মোৰ বাহিৰে মোৰ ঘৰৰ মোৰ দাদা বাগিছা কামৰ প্ৰতি খুব আগ্ৰহী তেওঁ ফুলৰ পুলিবোৰ বাহিৰৰ পৰা কিনি আনি মোৰ সৰু বাগিছাখনত ৰুৱেহি খুব প্ৰতিপাল কৰে তেওঁ